মই এনেই ঘৰত প্ৰেছাৰ কুকাৰৰে ব্যৱহাৰ কৰোঁ ভাত ৰান্ধিবলৈ কিন্তু আমাৰ ঘৰত সবে খোলা পাত্ৰত ৰন্ধা খাদ্যহে পচন্দ কৰে খোলা পাত্ৰত ৰন্ধা খাদ্য আৰু প্ৰেছাৰ কুকাৰত ৰন্ধা খাদ্যৰ মাজত এক পাৰ্থক্য আছে আৰু সেই পাৰ্থক্য হ'ল জুইৰ গোন্ধ আৰু জুইৰ

প্ৰেছাৰ কুকাৰত ৰান্ধোতে জুইত ব্যৱহাৰ হোৱা খৰিৰ গোন্ধ বা সোৱাদ নাহে যিহেতু প্ৰেছাৰ কুকাৰ বেছিকৈ গেছতহে ব্যৱহাৰ কৰা হয় কিন্তু খোলা পাত্ৰত ৰান্ধিলে আমি বেছিকৈ জুইতে ৰান্ধোঁ আৰু জুইত ৰান্ধিবলৈ কাৰণে ব্যৱহাৰ কৰা হয় খৰি খৰিত ৰন্ধা খাদ্যবিলাকৰ সোৱাদ আৰু গোন্ধ গেছত ৰন্ধা খাদ্যসমূহতকৈ অলপ বেলেগ হয় আৰু সেই সোৱাদটো সবেই ভাল পায় কাৰণ সেই সোৱাদটোৱে সবকে এটা থলুৱা খাদ্যৰ সোৱাদ দিয়ে যিহেতু অসমৰ প্ৰায়ভাগ লোকেই নিজৰ খাদ্য খোলা পাত্ৰত জুইত ৰান্ধি খায় আৰু থলুৱা খাদ্যবোৰো বেছিকৈ জুইতে ৰান্ধি খাবলৈ ভাল পায়